অঁ অঁ হেৰি কি কয় ইহক যাবি নেকি এ পঞ্চায়তক পঞ্চায়তৰ এইবাৰ হেৰি আহিছে দেখোন আৰু নতুন বিধান দিছে এ আলুৰ বিধানো আহিছে আৰু অঁ মেম্বাৰটোৱেও ক'ব নৰে এইটো অসভ্যই পইচাকেইটা খাই যাব অঁ আনি পেলাই ঘৰত গৈ ব্যৱহাৰ কৰি থাকে

গতিকে এইবাৰ হেৰি কৰিম দে নহ'লে কি কয় যদি যাৱা একেলগে যাম দে না কি তাকেতো ইতা যদি যাওঁ তেতিয়াহ'লে মই এই গা চা ধুওঁ গা চা ধুই পেলাই আমি পঞ্চায়তক লেগি যাম দে অঁ টোক যায়ে কৈছে মেম্বাৰটোৱে কৈছে বস্তা নিব দিছে কিবা হেৰি বিধান আহিব বোলে ইটো আলুৰো কয় এইও হেৰিও কয় হ'ব দে যি আহিছে তাকে দিব লাগিব আৰু যাৱাবাৰ যে মোক নেদলাক এই কথাটো আমাৰ প্ৰেচিডেন্টক পালে ক'ব লাগে অঁ গ'লে কিহত যাবি এ এনেকৈ যাৱনে এ পিলপিলিত যাম দে আজিকালিটো পিলপিলি পাইয়ে অঁ পিলপিলিতে যাম দে অঁ দে দে মই গাটো ধুই পেলাই ওলাও দে না কি অঁ দে তে ওলাওঁ